মোৰ পৰিয়ালে মোৰ ফটোগ্ৰাফী হবিটোত বহুত ছাপৰ্ট কৰে আগতে মানে মোৰ ফটোগ্ৰাফী কাৰণে প্ৰশিক্ষণ দিয়াইছিলে ঘৰত সেই তেতিয়া পৰা বহুতখিনি শিকিব পাৰিলোঁ তেতিয়া হবীটোৰ বিষয়ে জানিবও পাৰিলোঁ কেনেকুৱা কি হয় আজিকালি কি হয় কেতিয়াবা আজিকালিটো প্ৰত্যেকটো সময়তে বিয়া বাৰু ক্ষেত্ৰতো ফটোগ্ৰাফীৰ প্ৰয়োজন হয় কেতিয়াবা ৰাতিও বহুত ৰাতি ৰাতিও ফটোগ্ৰাফী কৰিব যাবলগীয়া হয় বা আহোঁতেও দেৰি হৈ যায় তাৰ কাৰণে কি হয় মই ঘৰখনৰ পৰা ঘৰৰ মানুহো যায় মোক সেইখিনি থ'ব কাৰণে বা অনা নিয়াটো সহায় কৰে সেইখিনি প্ৰথম প্ৰশিক্ষণৰ সময়তো যিমান প্ৰয়োজন হৈছিলে মানে পইচা পাতি যিমান প্ৰয়োজন হয় ঘৰৰ ফালৰ পৰাই দিছিলে এতিয়া মানে ফটোখন মাৰিবলৈ হ'লেও বা শিকিবৰ কাৰণে যেনেকৈ যিখিনি প্ৰয়োজন হৈছে যিখিনি বস্তু কেমেৰা পৰা ধৰি লওক যিখিনি প্ৰয়োজনীয় বস্তু লাগে প্ৰত্যেকটো সময়তে প্ৰত্যেকখিনি বস্তুৱে ঘৰৰ পৰা প্ৰথম অৱস্থাত সেইখিনি যোগাৰ দিছে বা আগ্ৰহো কৰে শিকিবৰ কাৰণে কেনেকৈ ফটোখন মাৰিম কি কৰিম সেইখিনিও শিকায় প্ৰত্যেকটো সময়তে ক'ৰবাত যাবলগীয়া হ'লেও বা বিভিন্ন যদি ভাল ক'ৰবাত তেনেকুৱা ফটো মৰা লোকেশ্যনবোৰ পোৱা যায় তেতিয়াও সেইখিনি সহায় কৰে ঘৰখনৰ পৰা যাবৰ কাৰণে ফটো মাৰিবৰ কাৰণে পালেও ঘৰৰ ফালৰ পৰা জনায়